ভ্ৰমণ বুলি ক'লে প্ৰায় মই মৰাণৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰি থকা হয় বিভিন্ন নিজৰ কামৰ ক্ষেত্ৰত বিশেষকৈ সৰু গাড়ীবিলাকতেই অহা যোৱা কৰো তথাপিতো ডাঙৰ আৰু বিশেষকৈ ৰে'লত গৈ বেছি ভাল পাওঁ ৰে'লটো ৰে'লত গ'লে মানে যিহেতু যথেষ্টখিনি মানে সুৰক্ষিত অনুভৱ কৰোঁ বিশেষকৈ আমাৰ মৰাণৰ পৰা গুৱাহাটীলৈ যোৱা ৰাস্তা পদূলি ৰাস্তাবোৰ কিছু কিছু ঠাইত যথেষ্ট বেয়া হৈ আছে সেইকাৰণে ৰে'লত গৈ খুব ভাল পাওঁ আৰু এনেকৈ যাওঁতেই মই ভূটানলৈও গৈছোঁ ভূটানলৈ যাওঁতে তাত হোটেলৰ ব্যৱস্থাবিলাক বৰ আমাৰ ইয়াৰ দৰে অসমৰ দৰে ইমান সুচল নহয় ভাত খাবলৈ বহুত প্ৰায় দুঘণ্টামান আগতেই অৰ্ডাৰ কৰিব লাগে আমি যেতিয়া গৈছিলোঁ ভাত এই ভোক লাগিল ভূটান গৈছিলোঁ তেতিয়া আমাৰ ভোক লাগিছিল ভোক লাগোঁতে যেতিয়া হোটেলত অৰ্ডাৰ কৰিছিলোঁ হোটেলত কমেও দুঘণ্টা সময় আমি ৰখাৰ পিছতহে খানা পাইছিলোঁ তাৰ হোটেলৰ ব্যৱস্থাবিলাক বৰ এটা সুচল নহয় ভূটানত এইখিনিয়ে আৰু